অসমৰ থলুৱা খাদ্য বুলি কোৱাৰ লগে লগে এটা কথা মন কৰিব লাগিব যে অসম হৈছে বাৰেৰহণীয়া জাতি জনজাতিৰে পৰিপূৰ্ণ এটা সংস্কৃতিক মহামিলনৰ ক্ষেত্ৰ সেই স্থানীয় খাদ্য বুলি কোৱাৰ লগে লগে আমি বিশেষ এসাঁজ খাদ্যৰ কথা আমি ক'ব নোৱাৰোঁ বিভিন্ন ঠাইত অসমীয়া খাদ্যৰ যিখিনি উপস্থাপনশৈলী তাৰ পাৰ্থক্য থকাৰ লগতে অসমীয়া সমাজৰ বিভিন্ন ধৰণৰ খাদ্য সুচিও ঠায়ে ঠায়ে বেলেগ তথাপিও অসমীয়া স্থানীয় খাদ্য বুলি কোৱাৰ লগে লগে আমি এসাঁজ ভাতৰ কথা আমাৰ মনলৈ আহে য'ত বিভিন্ন ধৰণৰ আমিষ নিৰামিষ খাদ্যৰ পৰিভৰ হয় আৰু এতিয়া কোৱাৰ দৰে অসমৰ স্থানীয় খাদ্য খাবলৈ আটাইতকৈ ভাল ঠাই বুলি যদি ক'বলৈ যাওঁ সেয়া হৈছে ঘৰখন এখন অসমীয়া পূৰ্ণাংগ ঘৰত যিসাঁজ অসমীয়া জুতি লগা খাদ্য খোৱা যায় সেয়াই হৈছে আটাইতকৈ ভাল ঠাই তথাপিও আধুনিকতাৰ ধামখুমীয়াত আজি অসমীয়া খাদ্যৰ এসাঁজ খাবলৈ যাওঁতে আমি বহুতো হোটেল বা ৰেষ্টোৰালৈ যাব পাৰোঁ বিভিন্ন ধৰণৰ ঠাইত অসমৰ প্ৰায় প্ৰত্যেকখন জিলাতেই একো একোখন ভাল হোটেল বা ৰেষ্টুৰা আছে য'ত অসমীয়া খাদ্য খাবলৈ খুব ভাল মাজুলীৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ অহাৰ লগতে মাজুলীলৈ আন্তৰ্জাতিক পৰ্যটকৰ যথেষ্ট পৰিমাণে আগমন ঘটে এই পূজাৰ বতৰৰ পাছৰপৰা একেবাৰে বাৰিষা আৰম্ভ নোহোৱালৈকে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে তীৰ্থ যাত্ৰাই হওক বা ফুৰিবলৈকে হওক মাজুলীলৈ আহে আৰু তেওঁলোকে খাবৰ কাৰণে যেতিয়া এখন অসমীয়া খাদ্যৰ এখন হোটেল বিচাৰে তেতিয়া আমি ক'ব লাগিব যে আমাৰ বিভিন্ন ধৰণৰ ৰিজৰ্টবিলাকত খুব সুন্দৰ সুন্দৰকৈ অসমীয়া খাদ্য উপস্থাপন কৰি থকা হয় যেনেকৈ চিতাধাৰ চুকত ডেকা চাঙত থাকে অথবা আমাৰ আয়াং অ'কাম বুলি এখন আছে তাত হয় অথবা গড়মূৰত পোৱা বিভিন্ন অঞ্চল বিভিন্ন হোটেল তাৰ উপৰিও অসমৰ অসমীয়া খাদ্য খুব সুন্দৰকৈ উপস্থাপন কৰা বুলি যিকেইখন মানে টুৰিজিম ইণ্ডাষ্ট্ৰীৰ লগত ৰিলেটেড যিকেইখন মানে খাদ্য সম্ভাৰৰ অনুষ্ঠান আছে তাৰ ভিতৰত গুৱাহাটীত মাইহাং ৰেষ্টুৰেণ্ট খাৰলি ৰেষ্টুৰেণ্ট খৰিচা ৰেষ্টুৰেণ্টৰ উপৰিও আৰু বহুতো আছে যেনেকৈ আমাৰ জেম্ছ ডেলিকেচি আছে ঠিক একেধৰণেৰে কাজিৰঙালৈ আহিলে আমি দেখা পাওঁ যে অৰ্কিড পাৰ্ক য'ত আছে তাতে অসমীয়া খাদ্য শস্য খাদ্যৰ লগতে অসমীয়া সমাজৰ বিভিন্ন ধৰণৰ দৃশ্যও উপভোগ কৰিবলৈ পৰ্যটকসকলে সুবিধা পায় তাৰ লগতে অসমৰ স্থানীয় খাদ্যৰ বিচাৰি যদি আমি শিৱসাগৰ জিলালৈ যাওঁ তেতিয়াহ'লে শিৱসাগৰতো বহুকেইখন তেনেকুৱা হোটেল আছে য'ত অসমীয়া থলুৱা খাদ্য আমি খাবলৈ পাওঁ ডিব্ৰুগড়টো তেনেকুৱা ধৰণৰ ৰেষ্টুৰেণ্ট আছে হোটেল আছে য'ত অসমীয়া খাদ্য সম্ভাৰ দেখিবলৈ পোৱা যায় সাধাৰণতে অসমীয়া খাদ্য সম্ভাৰ বুলি কোৱাৰ লগে লগে আমাৰ বাৰীৰ বা আমাৰ পথাৰৰ জহা ধানকেইটাৰপৰা ওলোৱা জহা চাউলকেইটা মাটিমাহৰ দাইলকণ খাৰ দিয়া মাটিমাহৰ দাইলকণ হাঁহে কোমোৰাই বা হাঁহে বাঁহে ৰন্ধা এখন আঞ্জা মাছৰ এখন আঞ্জা টেঙাৰে সৈতে ৰন্ধা এখন মাছৰ আঞ্জা অমিতাৰে সৈতে ৰন্ধা এখন খাৰৰ আঞ্জা আলু বেঙে আলু বেঙেনাৰ এখন পিটিকা আঞ্জা খৰিচা খাৰলি টেঙা এনেকুৱা ধৰণৰে এখন অসমীয়া খাদ্যৰ তালিকা আমি প্ৰস্তুত কৰিব পাৰোঁ কিন্তু তাৰ লগতে বিভিন্ন জনগোষ্ঠীভেদে তেওঁলোকৰ প্ৰিয় খাদ্য বেলেগ বেলেগ হোৱাৰ বাবে মাংসৰ তালিকাখন হয়তো সাল সলনি হ'ব পাৰে অথবা মাছৰ তালিকাখন হয়তো সাল সলনি হ'ব পাৰে কিন্তু জেনেৰেলি বা সাধাৰণতে ক'বলৈ গ'লে অসমীয়া মানুহে মাংসৰ লগত যেনেকৈ খৰিচা কোমোৰা জলা খাই ভাল পায় তেনেকৈ মাছৰ লগত সাধাৰণতে টেঙাৰ টেঙাটোৱেই অসমীয়া মানুহে বেছিকৈ ভাল পায় সেয়ে মানে ঠায়ে ঠায়ে অসমীয়া খাদ্যৰ মানে হোটেলবিলাক সলনি হয় বা অসমীয়া খাদ্য উপলব্ধ হোৱা ঠাইবিলাক সলনি হয় কিন্তু আমাৰ ধাৰণাত অসমীয়া স্থানীয় খাদ্য বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ মাত্ৰ এটা কথাই আহে য'ত আমি দেখা পাওঁ অসমীয়া খাদ্যৰ এটা খুব সুন্দৰ ইতিহাসো আমি দেখিবলৈ পাওঁ হৰকান্ত সদৰামীনৰ যিখন বিষয়ে যিখন গ্ৰন্থ আছিলে পূৰ্ববী বৰ বৰ্মোদৈ বাইদেউৱে লিখা যিখন গ্ৰন্থ তাত অসমীয়া সমাজৰ খাদ্য সম্ভাৰ কিমান সুন্দৰ আছিলে সেয়া খুব সুন্দৰকৈ প্ৰকাশ কৰা হৈছে যে অসমত উপলব্ধ হোৱা পুখুৰীত বিভিন্ন প্ৰকাৰৰ যি মাছ পোৱা যায় বিভিন্ন প্ৰকাৰৰ চৰাই পোৱা যায় সকলোবিলাক অসমীয়া খাদ্যৰ তালিকাত উপলব্ধ আছিলে কিন্তু এটা কথা মন কৰিব লাগিব যে অসমীয়া সাধাৰণ জীৱনত শাক পাচলিৰ কিন্তু এটা খুব মানে উল্লেখযোগ্য স্থান আছিলে পাত শাক আমাৰ লাইশাক বা এনেকুৱা ধৰণৰ যিবিলাক পাত শাক সেয়া অসমীয়া সমাজৰ কাৰণে খুব মানে গ্ৰহণযোগ্য এটা খাদ্য সম্ভাৰ আৰু সেয়ে মই কওঁ যে অসমীয়া খাদ্য খাবলৈ হ'লে আটাইতকৈ ভাল ঠাই যদিও এতিয়া আমি আধুনিকতাৰ প্ৰসাৰত ৰেষ্টুৰেণ্ট বা হোটেলৰ কথা কৈছোঁ এখন অসমীয়া সম্ভ্ৰান্ত ঘৰত বা এখন অসমীয়াৰ ঘৰত যিকোনো ধৰণৰ জাতি জনগোষ্ঠীৰ ব্যক্তিয়ে হ'ব পাৰে তেওঁলোকৰ ঘৰত যিসাঁজ সুন্দৰকৈ ভাত পৰি ৰান্ধি পৰিৱেশন কৰা হয় সেয়াই আচলতে আটাইতকৈ ভাল ঠাই ধন্যবাদ